হেল্ল'

অ' আ অ' এইটো চিজনত এতিয়া আমাৰ ইয়াত কাজিৰঙাত ভাৰতৰ ভিতৰত মানে হেৰিয়াত এশিঙীয়া গঁড়টো চাবলৈ পাব আৰু সোণালী বান্দৰ চাবলৈ পাব আৰু হাতী ঘোঁৰা এনেকৈ এনেকৈ কৰি বহুত বহুত আছে আপুনি কি কি চাব বিচাৰে আপুনি যি চাব বিচাৰে সকলোখিনিয়েই ইয়াত উপলব্ধ বুলি ক'ব পাৰি আমাৰ কাজিৰঙাত ত' বহুত বস্তু আছে আপুনি আহক আহিপেনি মোৰ লগত কথা পাতক এইটো ফোন নম্বৰ এতিয়া ফোন কৰাটোতে ফোন কৰিব মই আপোনালোকক দেখুৱাই লৈ যাম যি যি আছে মই সকলোখিনি দেখুৱাম বুজাইয়ো দিম অ' অ' অ' অ' মোক কণ্টেক্ট কৰিলেই হ'ল অ' অ' কণ্টেক্ট কৰিলে মানে হৈ গ'ল মোৰ ইয়াত আহিপেনি কণ্টেক্ট কৰিলেই হৈ গ'ল অ'কে অ'কে অ'